মোৰ ম'বাইলটো চেমচং এহ ভিডিঅ' কোৱালিটি আৰু ফটো কোৱালিটি একদম বহুত ধুনীয়া ভাল লাগে ফটো মাৰি আঁতৰৰ পৰা জুম কৰিলে বহুতখিনি ভাল লাগে ম'বাইলটোত